হেল্ল' চুইগি হয় হয় মই কেইটামান অৰ্ডাৰ ৰিমভ কৰিব লাগে ভুলতে দিয়া গৈছে হয় কেইমিনিটমান আগতে মই আইটেম কেইটামানৰ অৰ্ডাৰ দিছিলোঁ তিনিটামান আইটেম দিছিলোঁ কিন্তু এটা আইটেম ভুলতে দিয়া গ'ল সেইটো ৰিমভ কৰিব লাগে কাইণ্ডলি এইটো ৰিমভ কৰি দিব হয় নেকি এতিয়া নহ'ব মানে নাই নাই মোৰতো এইটো ভুলতে দিয়া গ'ল মই চিকেন বিৰিয়ানী চিকেন ৰোল আৰু চিকেন ফ্ৰাইড ৰাইচ দিলোঁ কিন্তু চিকেন ফ্ৰাইড ৰাইচটো মোৰ ভুলতে দিয়া গ'ল সেইটো নালাগে মোক এইটো কাইণ্ডলি এইটো ৰিমভ কৰি দিয়ক নহ'ব নেকি কিয় নহ'ব এইটো মোৰপৰা গুড হয় হয় হয় কিন্তু সেইটোতো মোক নালাগে সেইটো আপুনি ৰিমভ কৰি দিয়ক নাই নাই নাই অৰ্ডাৰটো মোক নালাগে মই এইটোৱে কৈ আছো আপোনাক অৰ্ডাৰটো মোক নালাগে আপুনি চিকেন ফ্ৰাইড ৰাইচটো ৰিমভ কৰি দিয়ক তাৰপৰা সেইটো কেনচেল কৰি দিয়ক সেইটো মোক নালাগে হয় আচ্ছা গোটেই অৰ্ডাৰটো কেনচেল কৰিব লাগিব মানে ঠিক আছে আপোনালোকৰ ডাটা এণ্ট্ৰি হৈ এণ্ট্ৰি হৈ গৈছে কিন্তু গোটেই অৰ্ডাৰটো মই কিয় কেনচেল কৰিব লাগে আপুনি সেইটোৱে ৰিমভ কৰি দিয়ক না মই আকৌ অৰ্ডাৰ কৰিম নেকি পে'মেণ্টোতো হৈ গৈছে অঁ পে'মেণ্টো হৈ গৈছে মোৰ অঁ নহয় হয় পে'মেণ্ট পে'মেণ্টো মোৰ দিয়া হৈ গৈছে আপোনাৰ চিকেন ফ্ৰাইড ৰাইচটো মোক গুচাই দিয়ক সেইটো ৰিফাণ্ড কৰি দিয়ক পইচাটো আপুনি ইয়াতে অৰ্ডাৰটো লৈ আহিলে ৰিফাণ্ড কৰি দিব আপুনি না গোটেই অৰ্ডাৰটো মই আকৌ দিব নোৱাৰোঁ এইটো নহ'ব ক'লে

সেইটো মোক কেনচেল কৰি দিয়ক মোৰ এতিয়া এতিয়া মোৰ মেইন অৰ্ডাৰটো হৈছে মোৰ চিকেন বিৰিয়ানী দিব চিকেন চিকেন ৰোল দিব আপুনি চিকেন ফ্ৰাইড ৰাইচটো গুচাই দিয়ক হয় এইটো নালাগে চিকেন আইটেমে আছে দুটা চিকেন আইটেম আছে তিনি নম্বৰটো মোৰ ভুলতে দিয়া গৈছে কিমান সময় লাগিব আহোঁতে অঁ ঠিক আছে অঁ অঁ অঁ ঠিক আছে হ'ব আপুনি এইটো কেনচেল কৰি দিব আৰু ৰিফাণ্ডটো মোক ইয়াতে আহি কৰি দিব